অঁ মোক চিনি নাইপোৱা নি মই মণ্টুৱে কৈছোঁ চেভ কৰা নাই মানে নাম্বাৰটো মোৰ অঁ অঁ বাকী খবৰ খাতি কেনেকুৱা ভালে ভালেই বোলো ফোন এটা কৰোঁ তইতো ফোন নকৰই কি কাম কৰি আছ অঁ অঁ ঠিকে আছে ঠিকে আছে অঁ এই

অঁ খবৰ পাইছোঁ যাবি নি অঁ ময়ো কৰিম বুলি ভাবিছোঁ বাৰু কৰিম কৰিম দুয়োটাই একেলগে কৰিমগৈ আৰু আহিমগৈ এই চাৰি তাৰিখে আকৌ অঁ মোৰফালৰ এই দুটামান যাম বুলি কৈছে কি কৰে আৰু সিহঁতি তইয়ো দুটামান উলিয়াই ল'বি ভাল লাগিব গৈ অঁ অকলে গৈ ভাল নালাগিব নহয় গোটেইকেইটাই যাম অঁ গোটেইকেইটাই যাম আৰু একেলগে গোটেইকেইটাই অংশগ্ৰহণ কৰিম অঁ দহটা বজাত পোৱাকৈ মাতিছে ঠিক আছে মই ঘৰৰপৰা চাৰে নটামানত ওলাই যাম আৰু

মই ঘৰৰপৰা ওলালে তোক ফোন এটা কৰিম ঠিক আছে হ'ব দে